যোৱাকালি মই ডুমডুমালৈ হস্পিটেললৈ গৈছিলোঁ তো হস্পিটেলৰপৰা অহা সময়ত দেখিলোঁ যে মোবাইল দোকানখন তাৰপাছত সেই মোবাইল দোকানৰপৰা এটা মোবাইল ল'ম বুলি ভাবিলোঁ তাৰপৰা মোৰো মোবাইলৰ অৱস্থা একেবাৰে বেয়া তাৰপাছত মোবাইল দোকানত গৈ সোমাই চালোঁ যে তাত থকা চেলছ্মেনবোৰেতো নতুন মোবাইল ভাল মোবাইল বুলি দিলে মোবাইল ঘৰলৈ লৈ আহি চলালোঁ একঘণ্টামান ভালে চলা পাছত ইমান হেং মাৰিছে মানে অলপো চলাব নোৱাৰা হ'ল নেক্সট টাইম আৰু সেইখন দোকানৰপৰা যাতে ময়ো মোবাইল নলওঁ বুলি ভাবিছোঁ নতুন মোবাইল বুলি মানে বেয়া মোবাইলটো দিব নালাগে